ডক্টৰ অঞ্জনা শৰ্মা ডক্টৰ মানসী গগৈ ডক্টৰ চাধনা শৰ্মা ডক্টৰ দীপা গগৈ নিমা গগৈ প্ৰজ্ঞা দেৱী মিনাক্ষী বৰুৱা গীতিমল্লিকা গগৈ জীতা হাজৰিকা জুৰি শৰ্মা